হেল্ল' মই আপুনি এইবিলাক কি ফ কি ফল দি থৈ গৈছে কি এইবোৰ ফ্ৰুটচবোৰ কি আপেল দেখোন সোঁতোৰা পৰা আৰু কলবোৰ দেখুন একদম ঢিলা কৈ আহিছে ভাগি গৈছে আৰু এইবোৰ ডালিমবোৰ ফটা আছে কি আপোনালোকে ডেলিভাৰী চাৰ্জো লৈছে আৰু এইবোৰ বেয়া বেয়া ফলবোৰ দিছে মোৰ তাতটো আহি পৰিছে ভালকৈ দি পঠিয়াইছে আপুনি ইমান এই আপুনি বাৰু দূৰৰ পৰাই আহিছে ডেলিভাৰী চাৰ্জটো আপুনি লৈ ডেলিভাৰী চাৰ্জটোও ল'লে আপুনি ইমানখিনি আৰু গোটেই ফ্ৰুটচবোৰ বেয়া হৈ গ'ল গোটেই ফ্ৰুটচবোৰ বেয়া আছে ইয়াত পাৰিলে আপুনি আহি চাই লৈ যাওক আপুনি লৈ যাওক মোক এই ফ্ৰুটচবোৰ নালাগে আৰু মোৰ চাৰ্জখিনি মোক ঘূৰাই দিয়ক আপুনি যিমানখিনি লৈছিলে মোক ঘূৰাই দিয়ক আৰু আপোনাৰ ফলখিনিও আপুনি লৈ যাওক তেনেকুৱা নকৰাৰ তেনেকুৱা নকৰে যদি মোৰ তাত আহি কেনেকে পৰিলে মোৰ তাত আহি পৰিলে মোৰ গোটেই দেখোন এই কমলাবোৰ ৰস নাই আৰু ৰসটো নাই টেঙা একো খাব নোৱাৰি এনেকুৱা হৈ আছে যে কিহৰ কাৰণে গম পাইছোঁ আপোনালোকে দুই গম পাইছোঁ আপোনালোকে দুই নম্বৰৰ কাম আপোনালোকে কিন্তু আহি পৰিছে যে মোৰ মোৰ তাত এনেকুৱাকৈ আহি পৰিছে যে কিহৰ কাৰণে মইটো ইমান হেৰি কৰি দিয়া নাই নহয় মই চাৰ্জ বুলি কমকৈ দিছোঁ আপোনালোকে এনেকৈ দিছে বাৰু মই পইচা কমকৈ দি বোলে আপোনালোকক আপোনালোকে এনেকৈ হেৰি দিব যে এইটো নহয় নহয় মই আপোনালোকক হেৰিটো দিছোঁ চাৰ্জো ডেলিভাৰী চাৰ্জো দিছোঁ তাৰপিছতে আৰু ফলমূলৰ এইখিনি পইচাখিনিও আপোনা আপুনি লৈ ল'লে নাই নাই নাই নাই এতিয়া কাম কৰা তুমি আহা আৰু এইখিনি লৈ যোৱা মোক মোক চাৰ্জখিনি মোক ঘুৰাই দিয়া আৰু এইখিনি আহি ফলমূলখিনি লৈ যোৱা